হেল্ল' কোনে কৈছে

অ কিন্তু মানে এতিয়াতো সেই ল'ৰা ছোৱালীবোৰ আনিলেও একোতো দেখা নাপাব কাৰণ আপোনাৰ এতিয়াতো গোটেই মানে জীৱ জন্তুবোৰতো মানে হাবিৰ মাজত সোমাই থাকে সেইবোৰতো ওলাই নাহে ন' তো আপুনি অকল গছ বন চাবলৈ যোৱা হ'ব আৰু মানে গোটেই হাবিখন মানে সেউজীয়া হৈ গৈছে মানে গছবোৰ মানে গোটেই আপুনি যাবই নোৱাৰে বোকা মানে গোটেই

মৰি গ'ল নেকি বাৰু

নৱেম্বৰতে কৰিব নৱেম্বৰতে কৰি দিয়ক বাইদেউ অ ঠিক আছে দিয়ক মই আপোনাৰ লগত পাছত কথা পাতি আছোঁ দেই